ভাইটি মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ চিকেন ম'ম' তাৰ পিছতে সেই সেই বস্তুটো মোৰ ঘৰতে আছে এতিয়া মই কেনছেল কৰি দিছোঁ